সাতাইছ নৱেম্বৰ দুহেজাৰ সাত তিনি আগষ্ট দুহেজাৰ বাৰ তেৰ অক্টোবৰ দুহেজাৰ চৈধ্য একৈছ মাৰ্চ দুহেজাৰ এঘাৰ বাইছ ডিচেম্বৰ দুহেজাৰ বিছ